হাঁহ কুকুৰা পোৱালি জন্মৰ দিয়া প্ৰক্ৰিয়াটোৰ বিষয়ে ক'বলৈ যেতিয়া কুকুৰা উমনি দিওঁ প্ৰায় একৈছ দিনত পোৱালি ওলায় ওলোৱাৰ পিছত সৰু বাচ্ছা হৈ থাকে সৰু সৰু হৈ থকা কাৰণে অলপ গৰম ঠাণ্ডা দিনত অলপ গৰম দিয়ে গৰমকৈ ভিতৰত লাইট দি ৰাখিব লাগিব সৰু সৰু খুন্দু চাউল দিব লাগিব বা অলপ পিঠাগুড়ি নিচিনা ঘূলি কেনে খুৱাব লাগিব পিঠাগুড়ি তেনেকৈ কুকুৰাবিলাক হাঁহকো তেনেকৈ যত্ন ল'বলগীয়া হয় পোনেই হাঁহ এমাহত ওলায় হাঁহ এমাহত ওলোৱাৰ লগে লগে এৰি দিব নোৱাৰি সিহঁতক প্ৰায় এমাহমান ভিতৰতে ৰাখিবলৈ লাগে সৰু সঁজা এটাত ভিতৰতে খাব দিবলৈ লাগে গৰম ঠাণ্ডা দিনৰ কাৰণে গৰম সেকটো দিবলৈ লাগে তেনেকৈ যদি আমি ভালদৰে যত্ন কৰি ৰাখোঁ কুকুৰাৰ কাৰণে আৰু হাঁহৰ কাৰণে সেই পোৱালিকেইটা জীয়াই থাকিবই আৰু সেই পোৱালিকেইটা ভিতৰতে খাই বৈ সফল কিন্তু গৰম ঠাণ্ডাদিনত গৰম সেকটো দিবলৈ লাগিবই এনেকৈ কুকুৰা পোৱালি হাঁহ পোৱালি আমি তুলি ডাঙৰ দীঘল কৰিছোঁ ডাঙৰ হোৱাৰ পিছত এৰি দিব পাৰি কিন্তু সময়ত খাবলৈ মাতিব লাগিব খাবলৈ মাতিব লাগিব তাৰপিছত গধূলি সোমাইছে নাই চাব লাগিব দৰকাৰ হ'লে মানে এঘণ্টামান বান্ধিও ৰাখিব লাগিব কাৰণ একেবাৰে এৰি দিলেও বেয়া সেইকাৰণে অলপ বা বন্ধাৰ নিয়মো মানে ডাঙৰ হ'লে কৰোঁ ধুনীয়াকৈ ডাঙৰ সঁজা আনি লওঁ নতুবা তাঁৰৰ তাঁৰ দি কেনে এনেকৈ গঁৰাল বনাই লোৱা হয় যাতে বাহিৰৰ পৰা একো সোমাব নোৱাৰে একো সোমাই খাব নোৱাৰে তেনেকৈ হাঁহ কুকুৰাৰ যত্ন লওঁ আৰু যত্ন লোৱা কাৰণেই যেনি যেনেকৈ পোৱালিবিলাক ওলায় তেনেকেই ডাঙৰ হয় আৰু হাঁহো তেনেকুৱাই কিন্তু এটা পোৱালি মৰি গ'লে বহুত বেয়া লাগে কষ্ট কৰা হয় আশাও কৰা হয় কেইটা পোৱালি ওলাইছে আজি বোলে পোন্ধৰটা পোৱালি আছে পোন্ধৰটাৰ ভিতৰত যদি কেইটামান মৰিয়ে থাকে সেইটো বেয়া লাগে আজি বোলে মোৰ বাইছটা হাঁহ পোৱালি ওলাই আছে বাইছটা হাঁহ পোৱালিৰ ভিতৰতে যদি এঘাৰটাই নাইকিয়া হৈ থাকিব বহুত বেয়া লাগিব সেই বেয়া লগাটো নহওক বুলিয়ে আমি বহুত যত্ন কৰোঁ বহুত এটা সৰু বাচ্ছাক যিমানখিনি যত্ন কৰোঁ হাঁহ পোৱালিখিনিকো তেনেকেই হাঁহ পোৱালি তোলা সৰু কেঁচুৱা তোলা সমান বুলি কয় মানুহে সেইকাৰণে আমি হাঁহ পোৱালি প্ৰতিও যত্ন যেনেকৈ লওঁ কেঁচুৱাৰ প্ৰতিও যত্ন তেনেকুৱা সেই তেনেকৈ হাঁহ পোৱালিকেইটা ডাঙৰ কৰাৰ পিছত যেতিয়া সেই বেচিব পৰা হয় দাম পাব পৰা হয় তেতিয়া সেই যি কষ্ট কৰিছিলোঁ হাঁহৰ কাৰণে কুকুৰাৰ কাৰণে এইটো পাহৰি পাহৰিকেনে পইচাটো ল'বলৈ ভাল লাগে কিন্তু কুকুৰা হাঁহ যেতিয়া চোতালত মেলি দিওঁ দেখিবলৈ খুব ভাল লাগে নানা ধৰণৰ ৰঙৰ বগা কুলা ৰঙা ফুটফুটীয়া হাঁহবিলাকেও একদম টেট টুটকে চোতালখনত কাটনি ভৰি ফুৰিব মোৰ মাত শুনাৰ লগে লগে সেইকাৰণে সেইটো এটা বহুত ভাল ব্যৱসায়ী বহুত ভাল সময় পাছ কৰিছোঁ নিচিনা লাগে এই সেইবিলাক আমি প্ৰায় ফটো চটো তোলোঁ আৰু কোনোবাই বিচাৰি আহিলে কোনটো দিওঁ কোনটো নিদিওঁ লাগে দামেই দিয়ক লাগে তথাপিতো এইটো নিদিওঁ সেইটো নিদিওঁ নিচিনা লাগে চাই থাকিবলৈ ভাল লাগে কিন্তু এটা সময় আহে যেতিয়া নেকি ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল তেতিয়া সেইখিনিত আমি আগতে সতৰ্ক হওঁ বেচি দিম প্ৰায় কমকৈ থওঁ আৰু সেইখিনি সময়ত বেমাৰ এটা আহে অলপীয়াকৈ গম পালে আমি দৰৱ পাতিবিলাক দিওঁ ৰাখোঁ ভালকৈ থাকিলে ভাল লাগে আৰু অকণমান কিবা এটা যদি ইফালে সিফালে বেমাৰ আজাৰ হয় তেতিয়াহ'লে চিন্তা লাগে এয়াই আৰু হাঁহ কুকুৰাৰ পোহাৰ প্ৰচেছ নিয়ম